আমাৰ বহাগৰ বিহুটো আমাৰ অসমীয়াটো বহুত ডাঙৰ আৰু আমি বহুতখিনিয়ে পালন কৰোঁ এই গৰুক গা ধুৱাওঁ মাহ হালধি দি পেলাই গৰুক গা ধুৱাওঁ আকৌ নতুন পঘাও লগাওঁ গৰু ঘৰৰ ওচৰত যাগ দিওঁ গৰু গছত গৰু ঘৰ গৰু ঘৰৰ ওচৰত যাগ দি পেলাই আকৌ ঘিলা পিঠা পিঠাও খুৱাওঁ পিঠা খুৱাই মেলি পেলাই গৰুজনী বান্ধি থওঁ আৰু আমাৰ সাজ পোচাকৰ আমাৰ মুগাৰ মেখেলাখন মুগাৰ মেখেলা মুগাৰ চাদৰ ৰঙা ব্লাউজ এইখিনিটো লাগেই এয়া আমি আকৌ বিহু চাবলৈ গ'লে এয়া পিন্ধোঁ আৰু ওচৰতে বিহু মেলা হ'লেও আমি আৰু পিন্ধি মেলি যাওঁ আৰু সকলোৱে এইখিনি চবেই পিন্ধি মেলি যায় বহাগৰ বিহু নতুন কাপোৰ এযোৰ দুখীয়া হ'লেও ধনী হ'লেও কাপোৰ এযোৰ লয়ে বাৰু মুগাৰ কাপোৰ কানি কিনিব নোৱাৰিলেও সাধাৰণ হ'লেও লয় বাৰু কাপোৰ তেনেকৈ পিন্ধে আমাৰ মাঘৰ বিহুত হ'ল এই পিঠা বনাওঁ ঘিলা পিঠা বনাওঁ চুঙা পিঠা বনাওঁ তিল তিল খোলাত দিয়া পিঠা বনাওঁ ঘিলা পিঠা বনাওঁ মুড়ি লাডু বনাওঁ চিৰাৰ লাড়ু বনাওঁ তিলৰ লাড়ু বনাওঁ আৰু বহুত কিচিমৰ পিঠা বনাওঁ আৰু বনাই মেলি ৰাতিপুৱা সময়ত গা চা ধুই মেলি পেলাই চাকি তাকি ভগৱানক দি পূজা পাতল কৰি পেলাই চাহখন খাওঁ মানুহৰ বিহু দিনাখন ডাঙৰক সেৱা সৎকাৰ কৰোঁ তামোল পান দি পেলাই সেৱা সৎকাৰ কৰোঁ তামোল পান দি পেলাই সেৱা সৎকাৰ কৰোঁ আৰু পিঠাপনা চবে সকলোৱে মিলিজুলি খাওঁ মেজি জুই ছুই জ্বলাই মেজি সেৱা কৰোঁ কাতি বিহুত হ'ল আমি তুলসী তলত চাকি জ্বলাওঁ তুলসী তলত চাকি জ্বলাই মাহ প্ৰসাদ কেইটামান আগবঢ়াই দিওঁ কাতি বিহুত মাহ প্ৰসাদ কেইটামান আগবঢ়াই দি মেলি পেলাই চাকি জ্বলাওঁ পথাৰটো চাকি তাকি দিওঁ দি মেলি পেলাই আমাৰ বহুতখিনি হেৰি কৰোঁ আৰু নিয়ম নীতিখিনি কৰোঁ কৰি মেলি প্ৰায় ইমানখিনিয়ে কৰোঁ